অঁ হেল্ল' অঁ হয় হয় দিগন্ত দাদা এই আছো এনেই ঘৰতে অঁ যাম যাম প্ৰাক্তন সমাৰোহ পাতিছে ন অঁ কিতাপ আজি দিবগৈনে কাইলৈ

মোৰ আকৌ হেৰি স্কুটি নাই নহয় আপোনালোকৰ লগত গ'লেই হ'ব অঁ আৰু মোৰ লগৰজনী হেৰি অঁ লগৰজনী যাব আকৌ মোৰ লগৰ শিখা যে শিখা স্কুটিখন দেউতাকে কামলৈ নিব কাইলৈ কামলৈ যাব সেইকাৰণে আমি বাছত যাম বুলি ভাবি আছিলোঁ বাছত গ'লে আকৌ বহুত দেৰি হয় নহয় আপোনালোকক পালোঁ তেনে ভালেই হ'ব কাইলৈ যামগৈ আপোনালোকৰ লগতে তেনে অঁ নহ'লে বাছতে যামগৈ অঁ অঁ

হ'ব তাত লগ হ'লেও হ'ব কলেজত মই বাছ বা মেজিকতে যামগৈ আমি তেন্তে দুয়োজনী কাইলৈতো বহুত কাম হ'ব নহয় তাত আঠটামান বজাতে যাব লাগিব ঘৰৰপৰাতো চাৰে সাতটামানতে যাব লাগিব তেতিয়াহে নটা দহটামানত পামগৈ অঁ অঁ ওলাই থাকিম তাত হেৰি আপুনি মোলে ফোন এটা কৰি দিব ক'ত কিতাপ দিবগৈ লাগে কি কথা অঁ কিতাপবিলাক এই মানে তেওঁলোকক দিয়া হ'ব নেকি প্ৰাক্তনবিলাকক অঁ লাইব্ৰেৰীত দিয়া হ'ব অঁ

ভালেই হ'ব আমাক আমাৰ অঁ আমাৰ লাইব্ৰেৰীতো এনেও কিতাপবিলাক কিছুমান বিচৰা কিতাপবিলাক নাপাওঁৱেচোন

অঁ অঁ দি থৈ আহিমগৈ অঁ অঁ ঠিক আছে হ'ব দিয়ক